আমাৰ স্ৱাস্থ্যসন্মত কৰা কৰি ৰাখিবৰ কাৰণে আমি ঘৰৰ চৌহদত যিবিলাক আমাৰ বন জংঘল এইবিলাক হয় আমি হাতেৰে কিছুমান ঘৰৰ ওচৰৰবিলাক হাতেৰে উঘালি পেলাওঁ উঘালি দূৰত পেলাই দিওঁ তাৰপিছত অলপ দূৰৰবিলাক আমি কোৰেৰে চাফ চিকুণ কৰি আমাৰ ঘৰৰ চৌহদ খুব পৰিস্কাৰ কৰি ৰাখোঁ আৰু চৌহদত আমি বেৰ দিওঁ বাঁহেৰে বেৰ দিওঁ সেই বাঁহ বাঁহৰ বেৰৰ ভিতৰত আমাৰ বাহিৰা বস্তু একো নোসোমায় এনেকৈ আমি পৰিস্কাৰকৈ আমাৰ স্ৱাস্থ্যসন্মত কৰি ৰাখোঁ আমি মাহৰ মাজে মাজে আমি ফেনাইল চটিয়াওঁ বা ঘৰৰ ঘৰৰ ভিতৰত আমি চিত্ৰনলা ব্যৱহাৰ কৰোঁ ঘৰ মুচিলে এনেকৈও আমাৰ ঘৰ পৰিস্কাৰ কৰি ৰাখোঁ আমাৰ ওচৰে পাজৰে পানী জমা হৈ থাকিব নিদিওঁ পানী জমা হৈ থাকিলেও তাত মহ মহ যথেষ্ট মহ বেছি হয় মহ মহৰ মহসমূহৰ কাৰণে আমি পানী জমা হৈ থাকিব নিদিওঁ এনেকৈ আমি স্ৱাস্থ্য আমি স্বাস্থ্যসন্মত কৰি ৰাখোঁ আমাৰ যিবিলাক আমাৰ জাবৰ জোথৰ আছে সেইবিলাক চাফ চিকুণ কৰা কৰি ৰাখিলে আমাৰ স্ৱাস্থ্য ঠিকে থাকে নহ'লে আমাৰ ইয়াত সাপ চাপ যথেষ্ট বেছি সাপৰ সাপৰ কাৰণে আমি ফেনাইল মাৰো ফেনাইল নামাৰিলে আমাৰ সাপ ঘৰত আহে এইবিলাকৰ কাৰণে আমি ফেনাইল ব্যৱহাৰ কৰোঁ